হেল্ল' হয় এইটো অ'লা কোম্পানীত লাগিছেনে মই আপোনালোকৰ তাৰপৰাই কেব এখন বুক কৰিছিলোঁ আজি প্ৰায় সাতটামান বজাত কিন্তু কেবখন এতিয়ালৈকে আহি পোৱাহি নাই আৰু মোৰ কামলৈ যাবলৈও দেৰি হৈ আছে আপোনালোকৰ লগত মোৰ কেইটামান কথা পাতিবলগীয়া আছিলে আপোনালোকে কোম্পানীটো খুলিছে অলপ চাইচিতি মানুহ ৰাখিব লাগে কেনেকুৱা মানুহ ৰাখিলে ভাল হ'ব কেনেকুৱা মানুহ নাৰাখিলে ভাল হ'ব অকণমান চাইচিতি ৰাখিব লাগে আজি আপোনালোকৰ ড্ৰাইভৰৰ বাবেই মোৰ কামলৈ যাবলৈ দেৰি হৈছে এতিয়া মই অফিচত গৈ গালি শুনিম আৰু এটা কথা আপোনালোকে যে জোখৰ পইচা ল'ব লাগে আপোনালোকে জেগাটো চাই পইচাটো ল'লে সাধাৰণ মানুহৰ বাবে অকণমান ভাল হয় সেইবাবে মই আপোনালোকৰ কেবখন কেঞ্চেল কৰিছোঁ